ছবি আঁকিবলৈ হ'লে অঁ আমি বহু কিবা কিবি টেকনিকচ ইউজ কৰিব পাৰোঁ ব্যৱহাৰ কৰিব পাৰোঁ যিকোনো হয়তো আমি কাঠপেঞ্চিলেৰে চেডিং কৰি উঠাই কেৱল ক'কা ক'লা আৰু বগা ৰঙৰ সন্মিলনেৰে এটা এটি ছবি

গঢ়ি তুলিব পাৰোঁ ক'বলৈ বা নহ'লেতো আমি ৰংবোৰ নহ'লেতো আমি ৰংবোৰ ইউজ কৰিব পাৰোঁ কেনেকুৱা ৱাটাৰ কালাৰ হওক অইল পেইণ্টিং হওক বহুত ধৰণৰ বস্তু ইট ইতিমধ্যে মাৰ্কেটত উপলব্ধ আছে মোৰ কিছুমান প্ৰিয় ব্ৰেণ্ড হ'ল কেমেল ড'ম্চ কেমলি এইবিলাকৰ ৰংবোৰ খুবেই উজ্জ্বল আৰু ইউজ কৰিবলৈ খুবেই সহজ কিয়নো সেইবোৰ কাগজৰ লগত কাগজত ইমান ভালকৈ মিলি যায় যে আমি ছবি আকোঁতে একো কষ্টই কৰিব নালাগে মই এইবিলাক ব্ৰেণ্ডৰ বস্তু মোৰ ওচৰৰ মোৰ ওচৰৰ ওচৰৰ যি যি হ'ল পাণবজাৰ তাৰ দোকানৰ পৰা লওঁ আৰু তাতে সব ভেৰাইটিৰ সব ধৰণৰ ৰঙবোৰ আপ উপলব্ধ হয়